অ আমি কাইলৈ আমাৰ লগৰ ল'ৰা ছোৱালী কেইটাৰে সৈতে লেটেকু পুখুৰীলৈ যাম বুলি ভাবিছোঁ তই যাব পাৰিবিনে আমাৰ লগৰ ৰীমা সীমা ৰিম্পী আৰু ললিতা বসন্ত সীমান্ত আৰু জীৱনো যাব নেকি আমি গোটেইকেইটা কাইলৈ যাম ৰাতিপুৱা এই গাড়ী এখন ভাড়া কৰিছোঁ ৰাতিপুৱা ট্ৰেভেলাৰ এখন গোটেইকেইটা গৈ তাত থাকি মেলি আমি ঘূৰি আহিম বাৰু

দুশ টকাকৈ পৰিব চাগৈ এটাৰ প্ৰতি খানাটো তাত খোৱা হ'ব কিন্তু আমি ইয়াৰ পৰাই বস্তু পাতিবোৰ লৈ যাব লাগিব তাত জেগা আছে চাইদত তাত গৈ নিজে বনাই মেলি খাবগৈ লাগিব লগৰ ল'ৰা ছোৱালী যাব তই যাব পাৰিবিনে অ পাৰিলে ওলাবি অ অ তই ৰাতি আজি ৰাতিকৈ কথাটো ক'বি ফাইনেলটো নহ'লে আকৌ গাড়ীৰ কথা আছে নহয় অ হ'ব বাৰু ঠিক আছে